মোৰ সমাজ অৰ্থাৎ লখিমপুৰত এগৰাকী নৃত্য শিল্পী ময়ূৰী দত্ত নামৰ এগৰাকী বাইদেৱে নৃত্যবন নামৰ এটা অনুষ্ঠান বিগত বহুত বছৰ ধৰি চলাই আহিছে তেওঁ নৃত্য জগতখনৰ লগত বিশেষভাৱে জড়িত আৰু তেওঁ নিজৰ লগতে অন্যান্য আমাৰ জিলাৰ লগতে বিভিন্ন অঞ্চলৰ শিশু বা বিভিন্ন ধৰণৰ লোকসকলক লৈ পেলাই নৃত্যৰ আগবঢ়াই নিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰি আহিছে তেওঁৰ নৃত্যৰ প্ৰদৰ্শনৰ মানদণ্ড বহুত উন্নত কাৰণ তেওঁ আমাৰ ভাৰতৰ বা অসমৰ বিভিন্ন শাস্ত্ৰীয় নৃত্য যেনেদৰে আমাৰ সত্ৰীয়া নৃত্য কথক বা বিভিন্ন পৰম্পৰাগত নৃত্যসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে তেওঁ নিজৰ ছাত্ৰ ছাত্ৰীসমূহক লোকনৃত্যসমূহ শিকোৱাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে থলুৱা যোনবিলাক আমাৰ সংস্কৃতিৰ লগত জড়িত বিভিন্ন গীত মাত নৃত্য এইবিলাকক তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত পৰিচিত কৰাই তাক উন্নত কৰি আগবঢ়াই লৈ যোৱাত বিশেষভাৱে মানে অৰিহণা যোগাই আহিছে আৰু মই আন লোকসকলক নাচিবলৈ উৎসাহিত কিদৰে কৰিম বুলি ক'বলৈ গ'লে মই যিহেতু নাচি ভাল পাওঁ সৰুৰ পৰা আনুষ্ঠানিকভাৱে নাচৰ কোনো

নাচ তেনেদৰে শিকা নাই যদিও আমাৰ লোকনৃত্যসমূহ বিহু সত্ৰীয়া নৃত্যসমূহ আমি জীয়াই ৰাখিব লাগিব আমাৰ আমাৰ মাজত আমাৰ সংস্কৃতি কলা সংস্কৃতিসমূহ আমি জীয়াই ৰাখিব লাগিব তাৰ বাবে আমি এইখিনি শিকা বা জনা খুব প্ৰয়োজন তাৰ লগতে নৃত্যও হৈছে এটা মনোৰঞ্জনৰ এটা মাধ্যম মানুহে নৃত্যৰ জৰিয়তে মনোৰঞ্জন তাৰ উপৰি ই স্বাস্থ্য ভালে ৰখাতো সহায় কৰে ঠিক সেইদৰে মোৰ আশে পাশে যিকোনোসকল আছে তেওঁলোকক নৃত্য কৰিবলৈ মই এনেদৰেই উৎসাহিত কৰিম